সাত লাখ পঞ্চল্লিছ হাজাৰ চাৰিশ ন লাখ দহ হাজাৰ তিনিশ চাৰি লাখ পোন্ধৰ হাজাৰ আঠশ চল্লিছ ছয় লাখ পঁচপন্ন হাজাৰ পাঁচশ পঁয়ষষ্ঠি পাঁচ লাখ আশী হাজাৰ নশ নিৰান্নব্বৈ